হেল্ল' জুমন হেৰি নহয় আমি যে পিকনিকলৈ যোৱাৰ কথা আছিলে অঁ যোৱা কথা আছিলে এতিয়া পিকনিকৰ হেৰিখিনি মানে হেৰি যা যোগাৰ কৰিছানে নাই অঁ পইচা পাতি উঠা মেলা এইখিনি তোমাক দিছে দায়িত্বটো এতিয়া কিমান পৰিব আমাৰ এই বিশ্বনাথ ঘাটলৈ তুমি

আৰু এজনৰ এজনৰ কিমানকৈ পৰিব

অঁ গাড়ী ভাড়া চাৰা সৈতে মানে আৰু পাঁচশ অঁ অঁ তাত পিকনিক খাই মানে ভাল বুলি শুনিছোঁ আৰু তাত তাত অঁ খোৱা বোৱা আৰু গাড়ী চাৰী গোটেইখিনি ন

অঁ অঁ অঁ পাৰিম পাৰিম অঁ

অঁ অঁ অঁ হ'ব বাৰু মই পইচাটো মই কাইলৈ তোমাৰ হাতত জমা দি দিমগৈ ন তাকে এতিয়া বাকীখিনি তুমি অঁ অঁ হ'ব